কাপোৰ ধুবলৈ প্ৰথমতে আমি এবাল্টিং পানী লওঁ পানীত কাপোৰখিনি তিয়াই চাৰ্ফ দি দি দিওঁ তাৰপাছত চাৰ্ফ দিয়াৰ পাছত কাপোৰখিনি পূৰা কোমলিব তাৰপিছত যিমান লেতেৰা আছে লেতেৰাবোৰ ওলাই যাব তাৰপাছত কাপোৰখিনি আমি পূৰা ভাল পানীৰে ধুই ল'ম ধুই মেলি যেতিয়া ৰ'দ দিয়ে ৰ'দ যে ৰ'দ দিয়া ঠাইত ৰ মেলি দিওঁ এনেকৈ মেলি তাৰপিছত যেতিয়া বৰষুণ ৰ'দ বতৰ বেয়া কৰে বতৰ বেয়া কৰা পাছত কাপোৰখিনি আমি ভিতৰলৈ আনি ৰছী মেলি ৰছী বান্ধি কাপোৰখিনি কাপোৰখিনি মেলি দিওঁ তাৰপিছত কুঁৱাৰ আমি কুঁৱাৰ পানী ব্যৱহাৰ কৰোঁ কুৱাত কুঁৱাৰ যিমান পানী খৰচ কৰিলেও আমাৰ ইমান আপত্তি নাই কাৰণ আমি গাঁৱত গাঁৱৰ পৰিবেশত থকা হয় সেইকাৰণে পানী যিমান ব্যৱহাৰ কৰিলেও আমাৰ ইমান পানীৰ অভাৱ নাই তাৰপিছত গ যেতিয়া বৰষুণ দিয়ে বৰষুণ দিয়াৰ পাছত কাপোৰবোৰ সব আকৌ ভিতৰলৈ আনি ভিতৰতে শুকুওৱা মেলা ব্যৱস্থা কৰোঁ তাৰপাছত খোৱা পানীখিনিও আমি তেনেকৈয়ে ব্যৱহাৰ কৰোঁ কৰি মেলি আৰু কাপোৰবোৰ ভালকে দুদিন তিনিদিনৰ পিছতে কাপোৰখিনি ভালদৰে শুকায় তাৰপাছত শুকায় আৰু